অঁ কি কৰি আছা অঁ কোৱাচোন কি কথাৰ কাৰণে ফোন কৰিলা অঁ ক'ত অঁ অঁ অঁ পাৰি যাব ভালেই মাজুলীত অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ ভালেই হ'ব মাজুলীখন ভালো সত্ৰ বহুত আছে অঁ অঁ হ'ব ভাল বহুত ভাল লাগিব গৈ ল'ৰা ছোৱালীৰ লগত যাব অঁ অঁ অঁ ভালেই লাগিব ত্ৰিছ ফেব্ৰুৱাৰী মানত অ অঁ ত্ৰিছ ফেব্ৰুৱাৰী মানত হ'লে হ'ল অঁ অঁ অঁ অঁ তাকেই

তাকেইতো এতিয়া জানো ৰাস হয় এতিয়াতো ৰাস নহয় অঁ নৱেম্বৰত হ'ব অঁ অঁ ভাল লাগিব অঁ যাম দিয়া ভাল লাগিব গৈ অঁ অঁ আচ্ছা ঠিক আছে দিয়া